কুকুৰাটো বিগনেছ কৰি আছে কৰোঁতে কুকুৰাটো ৰেট বাঢ়ে আৰু কমে আৰু বাঢ়ি বাঢ়ি আকৌ কেতিয়াবা বাঢ়ি যায় কেতিয়াবা কমি যায় আকৌ এইভাগে কৰি কৰি যেতিয়া আমি বিজনেছটো কৰি থাকোঁ বাৰু ভালেই ইমান হেৰি বিকি বিকি ইমান হেৰি হোৱাগৈ নাই তেও কেতিয়াবা এতিয়া কমিয়ে আছে বহুত কমি গ'ল এতিয়া তিনিশমান লাগি আছে নেকি তাকে তেনেকৈ ইটোৰ পাছত ইটো কুকুৰা কেতিয়াবা পাঁচশও লাগি যায় মানে এনেকুৱা হয় তাৰপৰা গৈ গৈ পাতি হাঁহৰ এতিয়া বিগনেছটো ভালেই আছে বাৰু ভাল হাঁহ লৈ লৈ আছে ডাঙৰ হাঁহটো ধৰ পাঁচশ ছশ এনেকৈ যায় সৰু হাঁহটো তাৰমানে হেৰি কম যায় সৰু হাঁহটোৰ কেজিটোত অলপ কম যায় তিনিশ চাৰিশ তেনেকৈ এতিয়া ৰাজহাঁহটো ধৰ এতিয়া বাৰশ তেৰশ এনেকৈ গৈ আছে হাঁহ লৈ লৈ দুই কেজি আঢ়ৈ কেজি তিনি কেজি এনেকুৱা হয় তেনেকৈ বিজনেছ কৰি থকা হয় কাটিলে ৱেটটো বেছি পোৱা যায় পইচাটো পাৰটোতো যোৰা এইটো এটা পাৰত ধৰ আঢ়ৈশ তিনিশ এটা এটা পাৰত দুটাত ধৰ ছশ সাতশ এনেকৈ হয় দুটা যোৰা হ'লে তেনেকৈ বিকি বিগনেছটো চলি থাকে আৰু তেনেকৈ তেনেকৈ চীনা হাঁহৰ ৰেটটো ভালেই আছে বাৰু চীনা হাঁহটো বেয়া নহয় চীনা হাঁহো তিনিশ চাৰিশ পাঁচশ এই ৰকম যায় তেনেকৈ পোৱালি উমনি চুমনি দি তেনেকৈ পোৱালি উলিয়াই তেনেকৈ বিজনেচ কৰি খোৱাই বোৱাই তেনেকৈ চলি আছে আৰু তেনেকৈ ব্ৰইলাৰো পোহে ব্ৰইলাৰটো তেনেকৈয়ে হয় আৰু ব্ৰইলাৰটো ৰেট বেমাৰটো আহিলে মানে অলপ কমে আৰু যেনিবা ব্ৰইলাৰটো অঁ তেনেকৈ চলিয়ে থাকে ব্ৰইলাৰ হেৰি কুকুৰাটো প্ৰায়ভাগ ৰেটটো কুকুৰা আপোনাৰ প্ৰতিপাল কৰি থাকিলে কুকুৰাটো পৰিমাণে দহ কেজি বাৰ কেজি সপ্তাহটোত ওলাই যায় ধৰ তেনেকৈ বিকি থাকিলে মানে তেনেকৈ গৈয়ে থাকে এনেকৈ বিকি বিকি ধৰ আৰু ডাঙৰ কৰিব পাৰিলে যিমান ডাঙৰ কৰিব পাৰোঁ সিমান ভাল আৰু নিজে প্ৰতিপাল কৰাৰ ওপৰত কথা দানা পানী খোৱাৰ ওপৰত কথা চাউল টাউল দি একদম আৰু দানা চানা আনি কৰি তেনেকৈ আমি খুৱাই খুৱাই তেনেকৈ ডাঙৰ কৰোঁ প্ৰতিপাল কৰি কৰি তেনেকৈ বেপাৰী আহিলে আমি বিক্ৰী কৰি দিওঁ আৰু তেনেকৈ দুই কেজি এক কেজি চাইজৰ হ'লে আমি দিয়ে দিওঁ তেনেকৈ তিনিশ চাৰিশ কেতিয়াবা দুশ আঢ়ৈশটো যায়গৈ কেতিয়াবা ৰেট বহিলে মানে তেনেকৈ আমি দিয়ে থাকোঁ এনেকৈ এনেকৈ দি দি আৰু ধৰ পুহিয়ে থাকোঁ ইটোৰ পাছত এইটো লওঁ গঁৰালত ধুনীয়াকৈ আপডাল কৰোঁ আৰু ইটোৰ পাছত সিটো দৰৱ পাতি দি খুৱাই খুৱাই ধুনীয়াকৈ একদম আপডাল কৰি কৰি আৰু একদম ধুনীয়া হৈ যায় একদম একদম বিক্ৰী কৰি আৰু তেনেকৈ চলিয়ে থাকোঁ আৰু গোটেই ঘৰ পৰিয়াল হেৰি আৰু তেনেকৈ এনেকৈ বিক্ৰী কৰি আৰু যিমান হয় সিমান আৰু চলি থাকে আৰু